বিয়াৰ দৰে ডাঙৰ অনুষ্ঠানৰ সময়ত বেছি পৰিমাণৰ পানী যিহেতু বহুত জৰুৰী পানী বহুত লাগে খোৱা বস্তু ব্যঞ্জনখিনি বনাবলৈ পানী দৰকাৰ আলহী আপ্যায়নৰ সময়তো বহুত পানীৰে দৰকাৰ সেইকাৰণে বিয়াৰ দৰে অনুষ্ঠানত পানীৰ পৰিমাণ পানীৰ যোগান ধৰিবলৈ মই প্ৰথমে পানীৰ ফেক্টৰীত যোগাযোগ কৰোঁ যাতে পানীৰ বটল সময়মতে আৰু যিমানখিনি দৰকাৰ সিমানখিনি একেবাৰতেই আৰু এটা উচিত দামত পোৱা যায় আৰু লগতে যোনখিনি বিছ লিটাৰৰ ড্ৰাম থাকে পানী সেইখিনিও অনাৰ ব্যৱস্থা কৰোঁ যিহেতু আমি জানোৱেই যে বিয়াত বহুত মানুহ আহে সেইকাৰণে পানীৰ বহুত প্ৰয়োজন হয় সেইবাবে মই পানীৰ ফেক্টৰীৰ লগত যোগাযোগ কৰি য'ত পানীৰ মিনাৰেল ৱাটাৰ মেনফেক্চাৰ কৰে তেনেকুৱা ফেক্টৰীত যোগাযোগ কৰি পানীৰ ব্যৱস্থাটো যোগান ধৰোঁ